তিলৰ আচাৰ যদি আপোনালোকে বনাব খোজে তিলটো ধুই মেলি ভালকৈ শুকাই মেলি তিলক ভাজিব লাগিব তাৰপাছত খুন্দুনাত হ'লেও মিক্সিত হ'লেও আপুনি গ্ৰেণ্ডাৰ কৰি তাত আপুনি নেমু টেঙা লচুন আদা আৰু তাৰাপাছত নিমখ নিম্বু টেঙা জলকীয়া এইবোৰ দি ধুনীয়াকৈ হেৰি কৰিব বনাব পাৰিব